মনবিলাক এই মন মনবিলাক অন্য়মনস্ক হয় যদিও এই কামবিলাক আমি সঠিকভাৱে অংকন কৰিবলৈ চেষ্টা কৰোঁ ইয়াত কিছুমান কঠিন দেখা যায় যি যি যিবিলাকত মানে কিছুমান কিছুমান এনেকুৱা দিশ থাকে যিবোৰ দিশ নেকি মানে